অঁ বাইদেউ কুকুৰা আছিলেনি কুকুৰা এনেই ৰেটটো কিমান বাৰু অঁ মোৰ সেই দুই কেজিয়ামানৰ লাগিছিলে কয়লাৰ কুকুৰা

লাগিছিলে তিনি কেজি চাৰি কেজিমান এই এক কেজিত কিমান কৈছে ওৱা কম ল'ব আকৌ ইমান দাম লয়নি অঁ মই আকৌ সেই ছয় কেজিমান নিম কিবা এটা কম কৰিব আৰু অঁ ইভাগে হেৰি বেচিবলৈ কুকুৰা আছিলেনি ইভাগে বেলেগকৈ কুকুৰা আছেনি অঁ অঁ ইবোৰ অঁ ইবোৰ কুকুৰা কিমান ৰেট অঁ হয়নি মতা কুকুৰা ইভাগে আছেনে অঁ অঁ মই সেই বোলো হেৰি কুকুৰা নিম বুলি ভাবিছোঁ বোলো কয়লা কুকুৰা আছে যদি তেনেকৈ দুজনীমান বা দুই কেজিমান নিম বুলি কৈছোঁ অঁ অঁ অঁ হয়নি অঁ কিবা এটা কম ল'ব আৰু অঁ তাৰমানে বিকিবলৈ আছে সৰহকৈ আছে অঁ অঁ অঁ মই অঁ অঁ অঁ অঁ মই সেইবাৰ দু ছয় কেজিমানে ল'ম অঁ অঁ মই সেই ওচৰৰ খুৰী এজনীয়ে কৈছিলে তেতিয়াহে গম পাওঁ অঁ অঁ অঁ অঁ কম বাৰু অঁ ইভাগে কুকৰাবোৰ অঁ হয়নি অঁ অঁ অঁ হয়নি হ'ব তেতিয়াহ'লে নে কি মই গৈছোঁ বাৰু গোট আছে আকৌ তেনেকৈ অঁ হোৱাত নোহোৱাই ইভাগে সেইবোৰ গোট আছে আৰু এতিয়া পিকনিকৰ টাইম নহয় অঁ অঁ অঁ আছে তিনিটামান এতিয়া অঁ তেনেকৈ লয় বাৰু অঁ এই এতিয়া সেই মই বোলো হাঁ গোটৰ নাম এনেকৈ এতিয়া এই ফিউজন তাৰপৰা ইভাগে এইবোৰ আত্মসহায়ক গোট অঁ আত্মসহায়ক গোটৰ অঁ এনেকৈ ইভাগে নাজানো নহয় মই অঁ আছে আছে অঁ মই অঁ তেনেকৈ মই নাই বাৰু গোটত অঁ আছে এতিয়া মই সেই পিকনিক অঁ কাইলৈ পিকনিক খাম বুলিয়ে খুজিছোঁ হেৰি ব্ৰইলাৰ

অঁ অঁ অঁ অঁ অঁ অঁ অঁ এনেকৈ হেৰি কৰিলে মানে অঁ অঁ পাও বাৰু ঘৰটো গৈ দি থৈ আহিবগৈ নহ্ অঁ অঁ

অঁ অঁ এক কেজিত সেই দুশই নহ্ অঁ অঁ

অঁ অঁ

অঁ অঁ

অঁ সেইটো কথা অঁ

অঁ অঁ অঁ মই সেই ঘৰত পুহিবলৈ কুকুৰা ল'ম বাৰু ইভাগে ব্ৰইলাৰ কুকৰাও ল'ম

অঁ অঁ অঁ অঁ ঘৰত পুহিবলৈহে অকণমান ডাঙৰমূৰীয়াই ল'ব লাগিব আৰু অঁ অঁ অঁ অঁ

অঁ

অঁ তেতিয়াহ'লে সবৰ হেৰি পাম আৰু নহ্ আপোনালোকৰ ঘৰতে অঁ অঁ অঁ অঁ আৰু ইভাগে হেৰি আকৌ ঘৰত পোহা কুকাবোৰৰ ৰং চংবোৰ হেৰি ৰঙ ৰঙচুৱা আছে নাই অঁ অঁ অঁ এই ৰঙচুৱাহে দুজনীমান ল'ব লাগিব ঘৰত পুহিবলৈ অঁ অঁ ব্ৰইলাৰহে ছয় কেজিহে লাগে হেৰি কে তেইকেজীয়া কেইকেজীয়া আছে আকৌ এতিয়া ব্ৰইলাৰ অঁ হয়নি অঁ অঁ অঁ মোৰ সেই লোকেল কুকুৰা কি পুহিবলৈ আধা কেজি এক কেজিমান হ'ব ওলাবনে নোলায় অঁ অঁ মই সেই ঘৰত পুহিবলৈ বাৰু

অঁ অঁ

অঁ অঁ অঁ অঁ অঁ অঁ অঁ অঁ হেৰি আকৌ কি কয় এইটো মই তেতিয়াহ'লে আৰু দেৰিকৈ পঠিয়াই দিম আৰু ব্ৰইলাৰ কিনিবলৈ পঠিয়াই দিম আৰু নহ'লে আকৌ আপোনাৰ অহাত দিগদাৰ হ'ব নহয়

অঁ অঁ অঁ অঁ হেৰি আকৌ সন্ধিয়া সময়তে পঠিয়াই দিম নহ'লে অঁ অঁ অঁ অঁ এইটো নাম্বাৰতে ফোন কৰিম নহ্ অঁ অঁ অঁ ভৰাই মেলি থৈ দিব হেৰি কৰি মোনাত

লোকেল এই দুজনীমানে ভৰাই থৈ দিব নহ'লে মই সেই তিনিজনীমানৰ কথা কৈছিলোনো দুজনীকে ভৰাই থৈ দিব নহ'লে এহালকৈ মতা এটা মাইকী এজনী তেনেকৈ কৰি পিনাই অঁ মতা এটা মাইকী এজনী এহালকৈ নিলে ভাল হ'ব আৰু অঁ পুহিবলৈহে

অকণমান ডাঙৰ দিব ইমান সৰুও নালাগে আৰু

ব্ৰইলাৰ সেই অকণমান ডাঙৰমূৰীয়াই দিব সৰুবোৰ বৰ বেয়া লাগে তাৰমানে হেৰি কৰিবলৈ অঁ অঁ খাবলৈ কিবা পিছল পিছল লাগে এই দুই কেজিমান হ'লে মানে দুই কেজিমানে দি দিব অঁ অঁ পইচাটো যোনে আনিব যায় মই তাকে দি দিম অঁ তাৰ হাততে দি পঠিয়াম অঁ খালি আৰু হেৰি অঁ

কিবা এটা খালি আৰু হেৰি কৰি কমাই দিব আৰু কিবা এটা অঁ অঁ অঁ অঁ

অঁ অঁ অঁ অঁ হ'ব